মইতো তেনেকৈ অধিক লোকৰ বাবে এতিয়ালৈকে মই খাদ্য প্ৰস্তুত কৰি পোৱা নাই কিন্তু কেতিয়াবা প্ৰস্তুত কৰিবলগীয়া হ'বও পাৰে কিন্তু এটা কথা মোৰ মনত পৰে মই যেতিয়া সৰু আছিলোঁ সৰু মানে মই ক্লাছ চেভেন এইটমানত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মই লগৰবিলাকৰ লগত এটা খানা খাইছিলোঁ সেই খানাটো খাওঁতে তেতিয়া মোৰ লগৰবিলাকে মোক ভাত ৰান্ধিবৰ কাৰণে এটা দায়িত্ব দিছিলে যে আজি খানা বনোৱাৰ দায়িত্ব তোৰ খানাখিনি তয়ে বনাব লাগিব গতিকে মই ক'লোঁ লগৰবিলাকক মোৰ দ্বাৰাটো নহ'ব এনেকৈ খানা মইতো আজিলৈ বনাই পোৱা নাই কিন্তু সকলোৱে যেতিয়া মোক যোৰ দিলে মই বোলো হ'ব দিয়া আৰু যদি সকলোৱে মোক কৈছে মই বাৰু বনাব কাৰণে চেষ্টা কৰিম কি হয় আৰু তেতিয়া পিছৰ কথা বেয়া হ'লে আৰু মোক দায় দোষ নধৰিবা দেই সেনেকৈ ক'লোঁ পিছত আৰু মই আৰু খাদ্যখিনি বনালোঁ বনাওঁতেতো বহুতখিনি বস্তু যতন কৰিব লগা হৈছে যেনে ধৰি লওঁক আপোনাৰ মই খৰিত এতিয়া খৰিত ভাত বনাব লগা হৈছে খৰিত ভাত বনাওঁতে খৰিটো জ্বলোৱাটোৱে কিমান কঠিন কাম তেনেকৈ খৰি জ্বলাওঁতে তেতিয়া আছিলে আপোনাৰ সেমেকা চিজিন ঠাণ্ডা বতৰ খৰিবিলাক সেমেকি থাকে ইমান ভালদৰে ৰ'দ নিদিয়ে নুশুকায় তেনেক্ষেত্ৰত জুই জ্বলাবৰ কাৰণে বহুত অসুবিধা হয় তেতিয়া জুই জ্বলাওতে বহুত সময় লাগিছিল জুই জ্বলাওঁ লগাওঁ ধৰোতেই তাৰমানে কমেও আপোনাৰ বিছ পঁচিছ মিনিটমান সময় গুচি গৈছিল তেনেকেই আহি ওচৰ লগৰ এজনে আহি পেলাই ক'লে তেনেকৈ জুই নলগাই নহয় দিয়াচোন মই দেখুৱাই দিওঁ তোমাক জুই কেনেকৈ ধৰে তেনেকৈ কৈ আৰু জুইকুৰা মই মেচ এটা লৈ পতা মৰাপাটৰ ঠাৰি অলপ আনি তাতে ধুনীয়াকৈ লগাই খৰিৰ তলত সোমাই জুইকুৰা ধুনীয়াকৈ লগাই দিছে লগৰজনে আৰু তাৰ ওপৰত দুটামান প্লাষ্টিকৰ ঠোঙা দি দিছে আৰু সেই ঠোঙাখিনি তাত লাগি গৈ ধুনীয়াকৈ লাগি গৈছে তাৰপিছত ধুনীয়াকৈ যেতিয়া জুইকুৰা জ্বলিল তেতিয়া তেতিয়া ডাঙৰকৈ কেৰাহী এটা পাতি দিছোঁ তাতে পানী অলপ দি পানীখিনি গৰম কৰি চাউল দিছোঁ মিনিমাম কমেও বিছটামান মানুহৰ কাৰণে ভাত বনোৱা হৈছে ধুনীয়াকৈ ভাত পানী বনাবৰ কাৰণে তেনেকেই শিকিলোঁ আৰু তেতিয়া বহুত কষ্ট তেতিয়া অনুভৱ কৰিছোঁ যে ভাত পানী বনোৱাতো কিমান এটা সহজ যদিও এটা মানে বৰ ক্ৰিটিকেল মানে জটিল আৰু তাৰমানে এইবিলাক বস্তু মেনেজমেণ্ট কৰাটোৱে মানে কঠিন এই ধৰি লওঁক আপুনি ভাতটো দিলে পানীত ভাতটোতো এতিয়া ভাতটো সিদ্ধ হওঁতেতো এটা সময় লাগে আৰু ভাতটো এনেকৈ লৰাই দিব লাগে গতিকে সেই কথাটো মই বুজি জানি জনা নাছিলোঁ আগতে মাহঁতে বনাই দিয়ে আৰু খাইছিলোঁ যে ভাতটো যে এনেকৈ জুইত বনালে এনেকৈ হেৰি কৰিব লাগে এডাল হেতাইদি ধুনীয়াকৈ ঘূৰাই দিব লাগে সেই কথাতো জনা নাছিলোঁ তাপিছত তেনেকৈ আৰু ভাতটো এনেকৈ বনাই কৰি কেতিয়াবা ঢাকোন মাৰি ঢাকো ঢাকনেৰে ঢাকি দি তেনেকৈ তেতিয়া জুইটো কমাই দি ভাতটো ধুনীয়াকৈ বনালোঁ পিছত তেতিয়া ভাতটো বনোৱা পিছত দালিটো তেনেকৈ বনাব তেল চেল মাৰি দালিটো ধুনীয়াকৈ বনালোঁ তেনেকৈ বনাই কৰি আৰু আম চব্জি বনালোঁ চব্জিখিনি পিছত তেনেকুৱা হ'ল আপোনাৰ ধোঁৱা ধোঁৱা গোন্ধালে চব্জিখিনি খৰিখিনি ভাল নাছিল যে খৰিখিনি ভাল নহ'লে চব্জিখিনি ধোঁৱা ধোঁৱা গোন্ধালে তাৰপিছত আৰু লগৰখিনিয়ে কৈছে এই চব ভাল হ'ল কিন্তু চব্জিখিনি বেয়া হৈছে মই তেতিয়া কৈছোঁ যে চাওঁক চোৱা তোমালোকে মইতো নাজানোঁ বুলি ক'লোঁ তথাপিও মই নিজে কষ্ট কৰি বনাইছোঁ পানী আনি পানী দিছোঁ কেৰাহীত পানী দি চব্জি তব্জি ধুনীয়াকৈ কাটি কৰি বনাইছোঁ কিন্তু জুইকুৰা বেয়া কাৰণে চব্জিখিনি ভাল নহ'ল যে কথাটো তোমালোকে জানাই তথাপিও তেনেকৈ আৰু অভিজ্ঞতাটো তেনেকেই তেনেকুৱা অভিজ্ঞতা মোৰ তে সেইটোৱে আছিল অভিজ্ঞতাটো তেতিয়া ভাল লাগিলে আৰু তেনেকেই আৰু বহুতখিনি অভিজ্ঞতা হ'ল মোৰ জীৱনত এতিয়া তাৰ পিছত মই সেইদিনাৰ পৰা শিকি গলোঁ মই ভাত পানী বনোৱা তাৰপিছতে মই পঢ়া শুনা কৰি পঢ়িবৰ কাৰণে মই যেতিয়া মই ঘৰৰ পৰা বাহিৰত যাওঁ তেতিয়া তেনেকৈ নিজেই ভাত পানী বনাব লগা হয় নিজে ভাত পানী বনাই ৰান্ধি কৰি তেতিয়া কলেজত যাব লগা হয় নিজে পঢ়াখিনি কৰিব লাগে পঢ়া কামো কৰিব লাগে ভাত বনোৱা ভাত পানী বনাই কৰি নিজে বজাৰো কৰিব লাগে কেতিয়াবা এলাহো লাগে কাৰণ গোটেইখিনি কৰা অকলে সম্ভৱ নহয় ভাগৰ লাগে কেতিয়াবা ক্লাছ শ্লাছ কৰি আহিম আকৌ ভাত পানী বনাই খাব লাগে কেতিয়াবা বাহিৰতে খাই দিওঁ তেনেখিনি বহুতখিনি তাৰমানে কষ্ট হয় আৰু ভাত পানী বনোৱা বিশেষকৈ পুৰুষৰ কাৰণে কাৰণ এইখিনি পৰিচালনা কৰাতো ইমান সম্ভৱ নহয় ভাত পানী খালেইতো নহ'ব তাৰপিছত আৰু বাচনখিনিও ধুব লাগিব বাচনখিনি ধুনীয়াক ধুই পৰিস্কাৰ কৰাৰ পাছতেইতো নেক্সট আৰু আপোনালোকে তেতিয়া বনাবৰ কাৰণে পাৰিব আৰু সেনেকৈ বনাই কৰি মোৰ এটা অভিজ্ঞতা হ'ল যে ভাত কিমান সোনকালে বনাই নিজকে তাৰমানে সোনকালে ৰেডি হ'ব পাৰোঁ প্ৰস্তুত হ'ব পাৰোঁ ক্লাছত যাবৰ কাৰণে সেইটো তাৰমানে মানে যিটো কৌশল কৌশলটো মই শিকি গলোঁ নিজকে শিকি গলোঁ নিজে নিজে শিকি গলোঁ কৌশলটো মই আপোনালোকৰ আগত এতিয়া মই আপোনালোকক অভিজ্ঞতাটো কওঁ শ্বেয়াৰ কৰিছোঁ যে আমি কেনেকৈ সোনকালে ভাতটো বনাই পেলাই ব্যৱহাৰ কৰা কৌশলটো মই আপোনালোকক কৈছোঁ প্ৰথমতে মই এনেকুৱা কৰোঁ ভাত বনালে মানে মই চব্জিটো আগতে ভাত নবনোৱাৰ আগতে চব্জিটো কাটি থৈ দিওঁ চব্জিটো কাটি কৰি মানে পানীত ধুনীয়াকৈ ধুই কৰি কাঁহীৰে ঢকাই থৈ দিওঁ এঘণ্টামান আগত এঘণ্টামান আগত মই ধুনীয়াকৈ চব্জি তব্জি কাটি ৰেডি কৰি থৈ দিওঁ তাৰপাছত যেতিয়া এঘণ্টা পিছত মই যেতিয়া ভাত বনাওঁ ভাত বনোৱাৰ লগতেই মই পিঁয়াজ জলকীয়া কাটি ভাতটো কুকাৰত বহাই দিওঁ কুকাৰত ভাতটো নমোৱাৰ পিছতেই চৰুটো বহাই দিওঁ চব্জিৰ চৰুটো চব্জিৰ চৰুটো বহাই তৰকাৰিটো দি দিওঁ আৰু ভাজি চাজি মাৰি দিয়াৰ লগতে লগতে হৈ যায়গৈ আৰু তালৈ এটা কাম কৰোঁ ভাতৰ লগত কেতিয়াবা যদি দালি চব্জি বনাবলৈ এলাহ লাগে তাত ভাতৰ লগত এটা কণী দি দিওঁ বইল কৰিবৰ কাৰণে ওহাবৰ কাৰণে কণী এটা দি দিওঁ আৰু বাটি এটাতে দালি লৈ লওঁ ডাঙৰ বাটি এটা যাতে কুকাৰটোৰ ভিতৰত সোমায় এই কুকাৰটোত যেতিয়া চাউল আৰু পানী দি দিওঁ কণীটো তলত দি দিওঁ চাউলৰ মাজত এই যিটো বাটি বাটিটোত দালিখিনি মই ধুনীয়াকৈ তাত ভৰাই পানীৰ ওপৰত দি দিওঁ আৰু ঢাকনখন মাৰি দি তেতিয়া মই ধুনীয়াকৈ বহাই দি জুইত জুইত বহাই দিয়াৰ পিছত তেতিয়া ভাতো হৈ যায় দালিখিনিও হৈ যায় কণীখিনিও হৈ যায় সেই তেনেকেই তাৰমানে সেইটো শ্বৰ্ট বুদ্ধি আৰু শ্বৰ্ট কাট বুদ্ধি তেনেকৈ তেতিয়া মই ভাতটো নমাই কণীটো ধুনীয়াকৈ বাকলিখিনি গুচাই দালিখিনিৰ লগত ধুনীয়াকৈ খাই দিওঁ আৰু তেতিয়া তাৰমানে এটা খৰচতে গোটেইখিনি হৈ যায়গৈ সেইটো এটা মই মানে সহজ এটা কৌশল সেই কৌশলটো মই আপোনালোকৰ আগত মই ব্যক্ত কৰিলোঁ তাৰপিছত আৰু এটা কৌশল আছে বিশেষকৈ এইটো মোৰ কৌশল আৰু বেলেগে কি কয় মই নাজানোঁ মোৰ নিজৰ কৌশলটো কৈছোঁ আৰু এটা কৌশল আছে কেতিয়াবা দালি চালি বনাব এলাহ লাগিলে আৰু এটা কৌশল কৰোঁ কুকাৰত কেতিয়াবা আলু দি দিওঁ আলু কণী একেলগে দি দিওঁ তেতিয়া ভাতে আৰু কণীয়ে আলু পিটিকা দি পেলাই খাই দিওঁ মিঠাতেল অকণমান সানি জলকীয়া চলকীয়া দি আৰু কেতিয়াবা কি কৰোঁ আচাৰ থাকেই লগত আচাৰটো থাকেই কেতিয়াবা কি কৰোঁ বিলাহী আনোঁ বজাৰৰ পৰা বিলাহীটো ধুনীয়াকৈ সৰু সৰুকৈ কুটি ধুনীয়াকৈ তেলত ফ্ৰাই কৰি তাত কণী এটা ভাঙি তাত পেলাই দিওঁ পেলাই দি আপোনাৰ ধুনীয়াকৈ তেলত ধুনীয়াকৈ ভাজি কৰকৰীয়া ভাজি কৰি সেইটো তাৰপিছত নমাই থৈ তেতিয়া ভাতৰ লগত খাবৰ কাৰণে বৰ সোৱাদ সেইটো এটা শ্বৰ্ট বুদ্ধি তেনেকেই বহুতখিনি মই তেনেকেই মই মেক্সিমাম অকলে খাইছিলোঁ অত্যাধিক সময় মই তেনেকেই পাৰ কৰিছিলোঁ মই কলেজীয়া জীৱনত তেনেকেই খাইছিলোঁ যি যিহেতু মই কলেজত ৰোমত ৰোম লৈ পেলাই আছিলোঁ আছুতীয়াভাৱে আছিলোঁ অকলে লগৰজনো আছিলে কিন্তু লগৰজন থাকিলেও কেতিয়াবা লগৰজনে বনাব এলাহ কৰে ঠিক সেইটো বুদ্ধি কৰি আমি তেনেকৈ ভাত পানী বনাইছিলোঁ তেনেকুৱা আৰু অভিজ্ঞতা বহুতখিনি আছে কিন্তু তেনেকৈ বহুত মানুহ লোকৰ কাৰণে খাদ্য প্ৰস্তুত কৰাৰ অভিজ্ঞতাটো আপোনালোকৰ আগত এই প্ৰকাশ কৰিলোঁ অঁ আৰু এটা অভিজ্ঞতা মনত পৰিছে বনাইছোঁ বনাইছোঁ আৰু এবাৰ বনাইছিলোঁ মই তেনেকৈ আমাৰ মাঘ বিহুৰ সময়ত বনাইছিলোঁ মাঘ বিহুৰ সময়ত ল'ৰাবিলাকটো ধুনীয়াকৈ এইটোতো আপোনাৰ আমাৰ উৎসৱ বুলি সকলোৱে ফুৰ্তি ফাৰ্তা কৰি থাকে তাৰপৰা ৰাতি হ'লে জেউৰা জপনা চুৰ কৰিব যায় কাৰোবাৰ হাঁহ চুৰি কৰিব যায় তেনেকৈতো প্ৰায় প্ৰায়বিলাক ল'ৰাই তাৰমানে সেইবিলাক কামত ব্যস্ত হৈ যায় আৰু মোক কৈ যায় যে তুমি ভাতখিনি বনোৱাচোন তেনেকৈ এবছৰ এবাৰ নে দুবাৰ বনাইছোঁ মই মই দুবাৰ দুটা বছৰ বনালোঁ এই মই কওঁ যে হ'ব দিয়া মইতো কিনো কৰিম এতিয়া তোমালোকে যদি সেইখিনি কাম কৰা তেতিয়াহ'লে মই এইখিনি কামেই কৰোঁ আৰু তাত মোৰ লগৰ দুজনমানক লৈ লওঁ দুজনমানক লৈ লয় এই মই কামখিনিত ব্যস্ত হৈ যাওঁ আৰু তেনেকৈ লৈ যাম আৰু গাঁৱৰ মাজতে এখন খেলপথাৰ আছে সেই খেলপথাৰতে ল'ৰাবিলাকে ধুনীয়াকৈ ভেলাঘৰ বনায় সেই ভেলাঘৰতে ৰাতি আমি খানা খাওঁ খানা প্ৰস্তুত কৰোঁতে আমি পানীখিনি আনোঁতে অলপ অসু কষ্ট হয় পানী দমকলটো গাঁৱৰ মাজৰ পৰা আনিবলৈ পানীখিনি কঢ়িয়াব লাগে তেনেকৈ ল'ৰাবিলাকৰ লগত পানীখিনি কঢ়িয়াই তেনেকৈ জুইকুৰা ধৰি আমি ধুনীয়াকৈ ভাতটো বনাওঁ কিন্তু পোহৰত কেতিয়াবা পোহৰৰ অসুবিধাৰ কাৰণে ধৰি লওঁক ভাতটো কেতিয়াবা অকণমান বেছি চাউলীয়া হৈ যায় তথাপি একো নাই আৰু এইটো আৰু ভোজ বুলি পেলাই আমি সকলোৱে অন্নমুঠি গ্ৰহণ কৰোঁ তেনেকৈ মই বনাইছোঁ কেবাবাৰো বনাইছোঁ ধুনীয়াকৈ ভাতটো ধুনীয়াকৈ বনাই তাৰলগত আমি মাংস বনাওঁ মাছ বনাওঁ সমূহীয়া হিচাপে এই ল'ৰাখিনিৰ কাৰণেই আৰু কিন্তু বয়োজ্যেষ্ঠ এনে সমাজৰ কাৰণে তেনেকৈ আজিলৈ মই বনাই পোৱা নাই এনেই নিজৰ ঘৰত বনোৱা হয় কেতিয়াবা মা বা বাই ভণী বা মানুহজনীৰ অসু সেই হ'লে নোৱাৰা হ'লে তেনেকৈ বনাওঁ কেতিয়াবা কিন্তু এনেকৈ সমজুৱা হিচাপে ল'ৰাবিলাকৰ এনেকুৱা অনুষ্ঠানতে মই বনাইছোঁ কিন্তু তেনেকৈ ৰাজহুৱা ডাঙৰ বয়োজ্যেষ্ঠ সকামে হওঁক বা নমঘৰৰ কিবা খাদ্য কিবা কাৰোবাৰ আদ্যশ্ৰাদ্ধ বা নামঘৰৰ কিবা অনুষ্ঠানত তেনেকৈ মোৰ বনোৱা অভিজ্ঞতা নাই কিন্তু আগলৈকো তেনেকুৱা এটা হয়তো দিন আহিবও পাৰে সেইটো নেজানোঁ সেইখিনিয়ে আৰু এতিয়া সেইখিনিয়ে ক'লোঁ মই তেনেকেই আৰু এতিয়া তেনেকেই মাজে মাজে বনাওঁ খাদ্য প্ৰস্তুত কৰোঁ কেতিয়াবা কেতিয়াবা আৰু অভিজ্ঞতাটো মই শ্বেয়াৰ কৰিলোৱেই আপোনালোকক লগত আপোনালোকে কেনেকে পালে কেনেকুৱা পালে জনাব আৰু সোনকালে বনোৱা অভিজ্ঞতাটো মই ক'লো আপোনালোকক কেনেকৈ সোনকালে ভাত ৰান্ধি আমি কিবা যদি কামত আমাৰ যদি ততাতৈয়াকৈ যাবলগা হয় আমি তেনেকৈ কেনেকৈ তৎক্ষণাত প্ৰস্তুত কৰি পেলাই আমি খাই পেলাই যাব পাৰোঁ সেইটো কৌশলো মই ক'লোঁ মোৰ যিটো ব্যক্তিগত মোৰ যিটো অনুভৱ সেইটোকে ক'লোঁ স্কুলীয়া পঢ়া দিনতো আমি প্ৰায় তেনেকুৱাই কৰিছিলোঁ আগতে মোক কলেজত পঢ়োঁতে প্ৰথম প্ৰথম যেতিয়া মই ঘৰৰ পৰা যাওঁ মোৰ খুব এলাহ লাগিছিল ভাত বনাবৰ কাৰণে খুব এলাহ লাগে তেতিয়াতো আৰু তেনেকুৱা হেৰি চিষ্টেম নাছিলে যে সদায় বনোৱা সদায় খোৱাতো এটা জটিল কাম কেতিয়াবা কি কৰোঁ ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই চাহ অলপমান খাই পেলাই গুচি যাওঁ কলেজত কলেজত গৈ কলেজতে গৈ কেণ্টিনতে হেৰি খাইছিলোঁ পৰঠা খাইছিলোঁ পৰঠা খাওঁ চাহ খাওঁ তেনেকৈ থাকি দিওঁ আৰু আৰু কেতিয়াবা এনেকুৱা হৈছিল মোৰ দিনটো একো নোখোৱা নোবোৱাকৈ থাকোঁ মাত্ৰ পৰঠা এটা খাওঁ কলেজত তাৰপিছত আৰু কলেজৰ পৰা আহি গা পা ধুই ভাত পানী বনাওঁ কেতিয়াবা কুকাৰটো বহাই দিওঁ বহাই দিয়াৰ পিছত ফেন তলত বিছনা তলতে বিছনাখনত বাগৰি দিওঁ ফেন চলাই পেলাই বাগৰি দি আৰু বাগৰি দিওঁতে এনেকুৱা হৈছিলে মানে দুবাৰমান এনেকুৱা হৈছে মোৰ ইফালে কুকাৰটো চিটি মাৰি গোটেই কুকাৰ ঢাকোন চাকোন খুলি গোটেই তাৰমানে গোটেই কু কুকাৰ জ্বলি গৈছিলগৈ ভাত পৰ্যন্ত জ্বলি গৈছিলগৈ তেনেকুৱা কিছুমান মোৰ তাৰমানে অভিজ্ঞতা আছে মানে ইমান ভাগৰ লাগে কলেজৰ পৰা অহা পিছত তাৰমানে কুকাৰ চিটি মাৰিলেও মানে শুনা পোৱা নাছিলোঁ এনেকৈতো এদিনটো গোটেই কুকাৰ ঢাকোন খুলি টিনপাতত লাগি গোটেই দালি চালি পৰি গেছ অফ কৰি মানে কিবা হৈ গৈছিলোঁ আৰু এনেকুৱা মানে কণ্ডিশ্যন হৈ গৈছিল ভাত বনোৱাৰ লগত পিছত এনেকুৱা ভোক লাগে তাৰমানে নোৱাৰো নোৱাৰোগৈ আৰু তাৰমানে তাৰপিছত গৈ বাহিৰতে খাই দিওঁগৈ হোটেলত কিন্তু তেনে সেইখিনি সময়ত সদায় হোটেলত খোৱাটোও ইমান সম্ভৱ নাছিল কাৰণ টকা পইচাৰ কথা এটা আহি পৰিছিল টকা পইচাটো তেনেকৈ পৰ্যাপ্ত পৰিমাণে নাছিলে ঘৰৰ পৰা যিখিনি দিয়ে সেইখিনিত সীমাৱদ্ধতাত আমি চলিব লাগে মাহটোৰ কাৰণে মাহটোৰ মূৰত এবাৰ পইচা দিয়ে সেই পইচাখিনিতে আমি চলিব লগা হয় গতিকে আমি তেনেকেই এটা বাজেট বনাই মাহটোৰ কাৰণে আমি ধুনীয়াকৈ চলিছিলোঁ বজাৰ কৰি কেতিয়াবা মাজে মাজে বেলেগতো গৈছিলোঁ বিয়া কাৰোবাৰ বিয়া খাব গৈছিলোঁ কাৰোবাৰ লগৰ বান্ধৱৰ কিবা নিমন্ত্ৰণত গৈছিলোঁ তাৰপৰা নমাতা বিয়া খাব গৈছোঁ তেনেকৈ বহুতখিনি অভিজ্ঞতা আছে মোৰ জীৱনত সেইখিনি অভিজ্ঞতা মই প্ৰকাশ কৰিলোঁ আপোনালোকৰ আগত আৰু শুনিব আপোনালোকে মোৰ এই প্ৰতিবেদনটো কেনেকুৱা লাগিল মই যে মোৰ খানা খোৱাত লগৰবিলাকত কেনেকুৱা কেনেকুৱা অভিজ্ঞতা প্ৰকাশ কৰিছোঁ এইখিনি আপোনালোকে শুনে শুনি কেনেকুৱা পাই মোক জনাব আৰু এবাৰ আৰু এটা অভিজ্ঞতা মই কওঁ আৰু এবাৰ আমাৰ লগৰ বান্ধৱী বন্ধু আৰু বান্ধৱীবিলাকে আমি খানা খাইছিলোঁ সেই খানা খাওঁতে আমি বান্ধৱী কেইজনীয়ে ৰুটি বনাইছিল এনেকুৱা ৰুটি বনাইছে আপোনাৰ মানে ৰুটি কামোৰিব নোৱাৰি ইমান ডাঠ আৰু আটাটো মৰা ভাল নহ'ল চব্জিটো ভালে হ'ল ঠাণ্ডা দিনত আমি খাইছিলোঁ খানাটো নামঘৰতে খাইছিলোঁ ইমান টান ৰুটি মানে চিঙিব নোৱাৰি আৰু চব্জিখিনি এনেকুৱা জ্বলা দিছে খাব নোৱাৰি পিছত ৰাতিপুৱা সময়ত মানে অৱস্থা বেয়া হৈ গৈছে আৰু তে সেইটো এটা অভিজ্ঞতা মন মনত আছে মোৰ এতিয়াও তেনেকুৱা এটা খানা তাৰপিছত আৰু কেতিয়াবা পিকনিক খাব গ'লে পিকনিক খাব গ'লে নবনাওঁ প্ৰায়ে তেনেকৈ খাদ্য প্ৰস্তুত নকৰোৱেই মানুহ লৈ যায় লগত মাইকীমানুহ বিলাকেই বনায় কেতিয়াবা যোগাৰ কৰি দিওঁ পানী চানি আনি দিওঁ খৰি চৰি কঢ়িয়াই দিওঁ জুই চুই বজাৰ চজাৰ ইটো সিটো আনি দিওঁগৈ যতনাই দিওঁ আৰু বাকীখিনি কেতিয়াবা কাৰিকৰে বনায় কেতিয়াবা মাইকীমানুহে বনায় তেনেকেই আৰু সেইখিনি আমি আপোনালোকক ব্যক্ত কৰিছোঁ সেইখিনিয়ে ক'লোঁ আপোনাক এতিয়ালৈ ক'বৰ কাৰণে আৰু কি ক'ম মই এইখিনিয়ে কৈছোঁ আপোনালোকে শুনি চাব এইয়া কেনেকুৱা হৈছে মোৰ এই কথাখিনি শুনি পেলাই আপোনালোকে গম পাব নিশ্চয় সেইয়াই আৰু ইমানেই ক'লোঁ ধন্যবাদ